দৌৰা পৰামৰ্শ বুলি ক'বলৈ গ'লে সকলোতকৈ প্ৰথমে মই ক'ম দৌৰাৰ বাবে নিজৰ দেহাটোৰ নিয়ন্ত্ৰণ নিজৰ হাতত থকাতো কাৰণ আপুনি গৰম হওঁক ঠাণ্ডা হওঁক যিয়ে হওঁক যেনেকৈ দৌৰিছে আপোনাৰ দেহাৰ কোনটো বডি মাছলে কেনেকৈ ঘূৰিছে কোনটো ফালে আপোনাৰ ভৰিখন ঘূৰিছে আপোনাৰ হাতখন কোনফালে ঘূৰিছে আপোনাৰ মুখখন বন্ধ আছেনে খোলা সেইখিনি গোটেই আপোনাৰ নিজৰ নিয়ন্ত্ৰণ থকাটোৱেই দৰকাৰী ইয়াৰ বাদে আপুনি এনেকুৱা হ'ব পাৰে দৌ দৌৰোতে চবতকৈ সাৱধান বস্তুটো যদি ধৰক আৰ্টিফিচ্যিয়েল বা আপোনাৰ বাহ্যিক বস্তু বুলি ক'ব লাগে বাহ্যিক বস্তুৰ ভিতৰত আপুনি কাপোৰ চাব লাগে ভাল আপুনি ধৰক যোনবোৰ কাপোৰে আপোনাক গৰম নুঠায় বা ধৰক গৰম বস্তু কিছুমান সেইবোৰ পিন্ধি সাধাৰণতে দৌৰাৰ অভ্যাস কৰিব নালাগে কাৰণ কি হয় যেতিয়া আপুনি দে দৌৰে আপোনাৰ দেহাটোত এনেও তেজৰ সঞ্চালন বেছি হৈ দেহাটো গৰম হৈ উঠি আহে তেনেস্থলত আপুনি যদি গৰম কাপোৰ পিন্ধে আপোনাৰ চা চাফ'কেশ্যন ক'ব পাৰে ধৰক আপোনাৰ অত্যাধিক গৰমে আপোনাক বেমাৰী কৰি তুলিব পাৰে ইয়াৰ ওপৰিও আপুনি যোনযোৰ জোতা পিন্ধিছে সেইযোৰ ভাল গ্ৰিপ থকা পিন্ধিব লাগে কাৰণ জোতা আপোনাৰ যিহেতু দৌৰা টাইমত গোটেই শক্তি আপোনাৰ ভৰি ওপৰতে দিয়া যায় তো জোতাযোৰ যদি আৰামী নহয় আপুনি পিচলিকে কষ্ট পাব পাৰে যদি বেছি প্ৰেছাৰ থকা বা বেছি হেঁচা দিয়া জোতা পিন্ধে আপোনাৰ ভৰি চৰি গৰম উঠি যাব পাৰে তাৰোপৰি বতৰৰ বুলি একো নাই গৰমৰ বতৰত খুব বেছি একচুয়েলি পানী খায় থাকিব লাগে কাৰণ দেহাটো যিহেতু আপোনাৰ পানী পৰিমাণ কমি থাকে ঘামৰ কাৰণে তো দেহাটোত পানীৰ দৰকাৰী হৈ থাকে পানী ভিটামিন গ্লোক'জ এইবোৰ দৰকাৰী যি যি পানীয় বা জুলীয় পদাৰ্থ আছে এইবোৰ বেছিকৈ খাব লাগে ঠাণ্ডাত বিশেষ একো নাই ঠাণ্ডাত আপোনাৰ সেই কাপোৰটো অলপ চাই চিটি পিন্ধিব লাগে এনেকুৱা কাপোৰ পিন্ধক য'ত আপুনি হাত ভৰি আৰামছে চলাব পাৰে য'ত আপুনি অসুবিধা নাপায় আৰু বহুত বেছি গৰম উঠি আপোনাৰ বেমাৰ হোৱাৰ চাঞ্চ নাথাকে আৰু বাকী ষ্ট্ৰেছিং বাগেৰাও ভালকৈ কৰিব লাগিব ষ্ট্ৰেছিংটো আপোনাৰ দৰকাৰী হয় দেহৰ আপোনাৰ বডিটোৰ যদি হাত ভৰিবোৰ যদি ভালকৈ নচলে আপুনি দৌৰিব পাৰিব কেনেকৈ তাৰ বাদে বৰষুণ টাইমত মেইন বৰষুণৰ টাইমত সাধাৰণতে জোতাযোৰে ভাল দৰে চোৱা হয় যেহেতু বৰষুণত আপোনাৰ পানী থাকে বোকা থাকে বালি থাকে ক'ত কি থাকে ক'বলৈটো নোৱাৰি ন সেইটোৰ কাৰণে বৰষুণ টাইমত চব বস্তুয়েই দৰকাৰী হয় খালী জোতাযোৰ অলপ সাৱধানে গ্ৰিপ থকা চাই পিন্ধিব লাগে